মই মোৰ কামত ব্যস্ত থকাৰ বাবেও ৰন্ধা হবিটো কেতিয়াও পেচা পেচা হিচাপে লোৱা নাই যিহেতু ঘৰত মাছ বা মাংস আনিলে মোকে বনাবলে দিয়ে যিহেতু মই ৰন্ধা বন্ধা বা ৰন্ধা তন্ধা কৰি ভাল পাওঁ আৰু মই ৰন্ধা মাছ বা মাংস ঘৰত পৰিয়ালৰ মানুহে ভাল পায় যিহেতু মই বনোৱা মাছ মাংস সকলোৱে পচন্দ কৰে আৰু মই ৰন্ধা বন্ধা কৰি ভাল পাওঁ গতিকে মাছ বা মাংস আনিলে পৰিয়াল মানুহে মোকে বনাবলৈ দিয়ে আৰু মাছ বনালে মই প্ৰথমতে হালধি সানি লওঁ মাছত ভালকৈ মিহলোৱাৰ পাছত তেল গৰম হোৱাৰ পাছত মই মাছটোক তেলত ফ্ৰাই কৰি লওঁ তাৰপাছত ফ্ৰাই হোৱাৰ পাছত মই মাছটো নমাই লওঁ পাছত বিলাহী বিলাহী ভালদৰে কাটিপিনে আকৌ ভালকৈ ভাজি লওঁ ভাজি লোৱাৰ পাছত হালধি ন হালধি আৰু কেঁচা তেজপাত আৰু ধনিয়া দি ভালকৈ ঢাকি দিওঁ দুই বা চাৰি মিনিট ভালকৈ উতলোৱাৰ পাছত আৰু নমাই দিওঁ আৰু কেতিয়াবা মাংস আনিলে মই নিজেই বনাওঁ প্ৰথমতে মাছটো ভালদৰে গৰম পানীত ধুই লওঁ আৰু মাছটো মাংসটো ভালদৰে মই সিজাই লওঁ সিজাই লোৱাৰ পাছত তেল দি আৰু নহৰু লগত ভালকৈ মাংসটো ভাজি লওঁ ভাজি লোৱাৰ পাছত আলু দি দিওঁ আৰু পানী আলু পানী আৰু মাছ মাংসটো ভালদৰে লুটিয়াই লুটিয়াই সিজাই লওঁ তাৰপাছত অলপ ঢাকি দিওঁ ঢাকি দিয়াৰ দুই মিনিট পাছত আকৌ আলু দি ভালকৈ মাংসটো সিজাই লওঁ সিজাই লোৱাৰ পাছত আৰু তিনি মিনিটৰ পাছত ধনিয়া পাত আৰু দাল ইলাচি আৰু ধনিয়া দি ভালকৈ মাংসটো পকাই লওঁ আৰু পাঁচ মিনিটৰ পাছত ভালকৈ সিজি যোৱাৰ পাছত মাংসটোক মই নমাই দিওঁ আৰু এনেকৈই বনাই মাংসটো বহুত সোৱাদ হয় আৰু এনে ধৰণৰ বনাই মই বহুত ভাল পাওঁ আৰু যাতে মাংসটো বহুত সোৱাদ হয় এনেধৰণৰ বনালে আৰু কেতিয়াবা ঘৰত দেউতাৰ গা ভাল নাথাকিলে হাঁহ মাংস খাই ভাল পায় আৰু হাঁহ মাংস বনালে মোকেই বনাব দিয়ে আৰু মই প্ৰথমতে হাঁহ মাংসটো ভালদৰে ধুই লওঁ ধুই লোৱাৰ পাছত ভালকৈ মাংসটো গৰম তেলত নহৰু দি আৰু পিঁয়াজ দি ভালদৰে মাংসটো ভাজি লওঁ ভাজি লোৱাৰ পাছত ভালকৈ সিজাওঁ সিজাই লোৱাৰ পাছত আৰু কোমোৰা আলু দি ভালদৰে মাংসটো ভাজি লওঁ ভাজি লোৱাৰ পাছত আৰু তিনি মিন তিনি মিনিটৰ পাছত লং ইলাচি দি আৰু ভালদৰে মাংসটো ধুনীয়াকৈ বনাই লওঁ তাৰপাছত ধনিয়া আৰু কেতিয়াবা পেকেট মচলা দিওঁ আৰু ঘৰৰ মচলা গোটা মচলা দি বনাই খায়েই মই বহুত ভাল পাওঁ আৰু যিহেতু ঘৰৰ মানুহে ঘৰৰ মানুহেও ঘৰৰ মচলা গোটা মচলা খাই বহুত ভাল পায় এনেধৰণৰ ঘৰৰ মচলা দি হাঁহ মাংস বনাই বনাই খাই বহুত ভাল পাওঁ যিহেতু মই ঘৰত বনোৱা হাঁহ মাংস পৰিয়াল মানুহে সকলোৱে ভাল পায় আৰু মই নিজেও হাঁহ মাংস এনেধৰণৰ বনাই খাই বহুত ভাল পাওঁ